আমাৰ ৰাজ্যত কৰা প্ৰধান ধৰ্মীয় উৎসৱসমূহ হৈছে দীপাৱলী ঈদ পূজা পাৰ্বনবিলাক দুৰ্গা পূজা জগদ্ধাত্ৰী পূজা মনসা পূজা এনেকৈ ভাগ ভাগ আছেতো গতিকে পূজা বুলি ক'লে দুৰ্গা মাক আমি আৰাধনা কৰোঁ আহিন মাহত আমাৰ সেইখন পূজা আৰম্ভ হয় তাৰ উপৰি ল'ৰা ছোৱালীবিলাকে পূজা চাবলৈ যায় ডাঙৰেও যাওঁ বা ধৰ্মীয় অনুষ্ঠান সকলোকে জড়িত কৰি ৰাখোঁ আৰু সৰু ছোৱালীবিলাকে পূজা বুলি ক'লে কাপোৰ কানি বেলুন এইবিলাকেই ভাল পায় সিহঁতৰ সেইও এটা পূজা আৰু ডাঙৰবিলাকৰো আমাৰ তেনেকুৱাই ইজনে সিজনৰ ঘৰত যাওঁ পূজা চাবলৈ যাওঁ বছৰত পূজা আহেই দুৰ্গা পূজা তাৰপিছত আমাৰ ধৰ্মীয় অনুষ্ঠানটো আমি সেই ধৰণেই পালন কৰোঁ ৰাতিপুৱাৰ পৰা আমাৰ পূজা অৰ্চনা হয় গধূলিলৈকে গতিকে আমি অহা যোৱা কৰোঁ গতিকে তাৰ ওপৰত আছে আমাৰ জগদ্ধাত্ৰী পূজা দুৰ্গা পূজাৰ লগতে জগদ্ধাত্ৰী পূজাও আন এটা অংশ ঠিক সেইটো এটা দুৰ্গা মাৰে এটা অংশ জগদ্ধাত্ৰী পূজা পূজাতো সেই একেই অনুষ্ঠানেই তাতো ৰাতিপুৱাৰ পৰা নাম কীৰ্তন হয় তাত কোনোবাই নাটক আৰু ভাওনা এইবিলাক মাতি মানুহে আনন্দ লাভ কৰে ইজনে সিজনৰ ঘৰত যায় সেনেকুৱাই আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাক তাৰ ওপৰত আছে আমাৰ মনসা পূজা মনসা পূজাতো এনেকুৱা বলি বিধান চলে যেনেকৈ দুৰ্গা পূজাতো চলে মনসা পূজাতো বলি বিধান চলে মানুহে জীৱ জন্তু এনেকৈ হেৰি বলি দি পেলাই ধৰ্মীয় অনুষ্ঠান পালন কৰে কিবা এটা মানস কৰিলে মনসা মায়ে পূৰ্ণ কৰে বুলি বিশ্বাস গতিকে তাৰ লগে লগে ঈদটোও তেনেকুৱা ঈদো সেনেকুৱাই আৰু ইজনে সিজনৰ ঘৰত যায় মাতে বা ঈদৰ হেৰিবিলাক চাই ভাল লাগে কোনোবাই দুৰ্বল মানুহ থাকিলেও কোনোবা ধনী মানুহ থাকিলে ইজনে সিজনক সহায় কৰে আৰু তেওঁলোকে যি হেৰি ঈদৰ সেই আগৰ একমাহ ধৰি সিহঁতে হেৰি কৰি থাকে উপবাসে থাকে সেইটো কি বুলি কয় ঈদৰে ৰোজা ৰখা বুলি কয় ৰোজা ৰাখিলেও মানুহে সেইখিনি সময়ত সিহঁতক উপকাৰ কৰে বা কিবা খোৱা বস্তু লৈ যাই পেলাই সিহঁতক ধৰ্মীয় অনুষ্ঠানৰ দ্বাৰাই সিহঁতক উদগনি দিয়ে ভালে যাওক ভালে কুশলে যাওক বুলি সিহঁতে দোৱা কৰে ঠিক তেনেকুৱা আমাৰো এই দীপাৱলী এটা আছে উৎসৱ পোহৰৰ উৎসৱ তাতো পোহৰৰ উৎসৱ ল'ৰা ছোৱালীবিলাকেও ভাল পায় ডাঙৰেও ভাল পায় পোহৰৰ উৎসৱ সদায় থাকিব লাগে যেনেকৈ পোহৰ হৈ থাকে দীপাৱলীত মানুহ সেইও এটা মানুহৰ মনৰ বাঞ্ছা পূৰ্ণ কৰে যে দীপাৱলীত আমি ইমান চাকি জ্বলালোঁ জ্বলাই আমাৰ দিনবিলাক ভাল হওক সেইবুলি মানস কৰে যে প্ৰতিটো উৎসৱৰে আমাৰ একোটা একোটা যেন যি আমাৰ ধৰ্ম আছে বা এটা মানস কৰিব পৰা আমাৰ গুণ আছে এনেকৈয়ে আমাৰ ভাৰতৰ ৰাজ্যবিলাকত ধৰ্মীয় অনুষ্ঠানবিলাক পালন কৰা হয়